আমাৰ অঞ্চল অঞ্চলৰ শিল্পীসকলে বিভিন্ন ধৰণৰ কলা কৌশলে আমাৰ ৰা ৰাজ্যৰ লোকসকলক আকৰ্ষণ কৰে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান গীত মাত আদিবোৰৰ পৰা অনুপ্ৰাণিত হয় বিভিন্ন ধৰণৰ চিনেমা যিবোৰ বোলছবি আছে বিভিন্ন ধৰণৰ গানৰ ভিডিঅ' আদি ধৰণৰ কামৰ জৰিয়তে শিল্পীসকলে আমাৰ ৰাইজসকলক উৎসাহিত কৰে আৰু ৰাইজৰ কিবা সমস্যা সমস্যাসমূহক শিল্পীসকলে সহায় সহযোগিতা কৰে এইধৰণে শিল্পীসকলে আমাৰ ৰাইজৰ সৈতে সহযোগ কৰে আৰু ৰাইজক বিভিন্ন ক্ষেত্ৰত অনুপ্ৰাণিত কৰা দেখা যায়